হয় মই যোৱাকালি এটা পেণ্ট কিনিছিলোঁ পেণ্টটো সঁচাকৈ মানে কাপোৰটো বহুজন মানুহে চাই পেলাই বৰ ভাল বুলি কৈছে আৰু মই পিন্ধিও চালোঁ পেণ্টটো আচলতে পিন্ধি বৰ আৰাম লাগিছে আৰু কাপোৰটো বিশেষ ভাল হয়